হেল্ল' অঁ দোকানত কি কি আছে

অঁ চব্জি দোকান কোৱাচোন অঁ দৰৱ পাতি দিয়া নেকি আকৌ দৰৱ পাতি দিয়া হ'লে

দাম দৰ কেনে দামবোৰ কেনেকুৱা আছে দামটো ক'ব লাগিব নহয়

দাম শুনিচোন ভয় লাগিলে ইমান দাম

কমতি কমতিকৈ ল'লে কিবা এটা হ'ব চাগে কমাই দিবা অকণমান আমি আমি আমিও ইমান হেৰি নহয় নহয় গৈ আছোঁ গৈ আছোঁ গৈ আছোঁ

বেঙেনা ল'ব লাগিব দুই কেজিমান কেৰেলা ল'ব লাগিব বেঙেনা ল'ব লাগিব দোকানত মানুহ লাগে শুকান মাছ অঁ অঁ ফ্ৰেছ মালে লাগে

অঁ মটৰ পটল সেইবোৰ সব কি কি শাক আছে আৰু শাকটো ধা নাম ধেৰ পটল হেৰি পায়নে পটল পটল

পটলটো খাই ভাল লাগে ভাতকেৰেলা বেঙেনা এইবোৰ খাই ভালে লাগে বাৰু অঁ গৈ আছোঁ গৈ আছোঁ